মই হাঁহ কুকুৰা পুহিবলৈ লৈছোঁ হাঁহ কুকুৰা পুহিবলৈ লওঁতে চিমেণ্ট বালি অঁ সকলোখিনি বস্তু হাজিৰা দি অনোৱাই ঘৰত গাড়ীয়ে দি পেলালে গাড়ীয়ে দি পেলোৱা পাছত মানুহ দুজন বিচাৰিলোঁ সেই মানুহ দুজনে সকলোখিনি কাম কৰি সব কাম কৰি এদায় সকলোখিনি কৰিবলৈ বিচাৰিলে টকা পইচা কিমান লাগিব মোক সুধিলে মই ক'লোঁ ইমানখিনি বস্তু আনিলে তোমালোকক মই ইমানেহে হাজিৰা দিম ইমান হাজিৰা দিলে তেওঁলোকে ঘৰচো মই ইমান হাজিৰা দিলে বনাম বুলি ক'লে তেওঁলোকে বনোৱা পাছত মই ঘৰ সকলোখিনি কাম কুকুৰা হাঁহ আনিবলৈ টকা পইচা বিচাৰি লোকৰ লগত যত্ন কৰি বিচাৰি আনি লগ কুকুৰা হাঁহ কিনিলোঁ কুকুৰা হাঁহ কিনি ঘৰটোত ভৰালোঁ ঘৰত ভৰাই চব পৰিষ্কাৰ কৰি ৰাখি কুকুৰা হাঁহ ভৰাই কণী পাৰিলে কণী পৰা পাছত কণী বিকি হাঁহৰ কণী বিকি কুকুৰাৰ কণী বিকি মই বহুতখিনি পইচা পালোঁ পাই আকৌ সেই পা সেই পইচাৰে মই ঘৰখন চলাই আছোঁ আৰু ইমানখিনি বস্তু পোহা পাছত কুকুৰা হাঁহ বেমাৰ পৰিলে কিমান বেয়া লাগে কুকুৰা হাঁহ বেমাৰ পৰিলে বেমাৰ পৰা পিছত মই সেই বস্তুখিনি আকৌ যত্ন কৰিলোঁ মানুহ বিচাৰিলোঁ বিচাৰি আনি মানুহবিলাকক ক'লোঁ কুকুৰা হাঁহ বেমাৰ হৈছে এইবিলাক দৰৱ পাতি আনি দিয়া দৰৱ পাতি আনি এইবিলাক খোৱাই সকলোখিনি কুকুৰা হাঁহ ভাল হ'ল ভাল হোৱাৰ পাছত মই আকৌ তেওঁলোকক সদায় যত্ন কৰিলোঁ পৰিষ্কাৰ কৰি গোটেই ঘৰ দুৱাৰ চাফ চিকুণকৈ ৰাখি তেওঁলোকক ভালকৈ পানী মাৰি সদায় মটৰৰ পানী দি চাফ কৰি ৰাখোঁ চাফ কৰাৰ পিছতহে এইবোৰ ফল চাফ কৰাৰ পিছতহে সকলোখিনি ভাল হৈ গ'ল তেতিয়া মই কণী হাঁহ বিকি পাঁচশ ছশ টকাত হাঁহ বিকোঁ হাঁহ বিকি মই কুকুৰাও বিকোঁ হাঁহো বিকোঁ বিকি মই ঘৰখন চলাই ৰাখোঁ ঘৰখন চলাই ৰাখিহে মই ল'ৰা ছোৱালী নাতি পুতি সকলোখিনি স্কুললৈ যায় তেওঁলোককো পায় পইচা দিওঁ তেওঁলোকক পায় পইচা নিদিলেও নহয় সদায় দিবলগীয়া হয় মই এজনী বৰ নিষ্ঠুৰা মানুহ একো কাম কৰিব নোৱাৰোঁ চব হাজিৰাই লগাব লাগে হাজিৰা নলগালে মোৰ একো উপায় নাই হাজিৰা দিহে মই এই কামবিলাক কৰি থাকিব লাগে হাঁহ কুকুৰা পুহি যে ইমানখিনি যত্ন লৈ মই জীয়াই আছোঁ এইবিলাক ভগৱানে যেন সকলোখিনি জীয়াই ৰাখি এইবিলাক কৰিবলৈ যত্ন কৰি দিয়ে মই এইবোৰকে কামনা কৰিছোঁ কিমান যে যত্ন লাগে হাঁহ এটা মানুহে বিচাৰি আহিলেও পাঁচশ টকাকৈ দিওঁ সেই পাঁচশই মই একো যোৰা নমৰে আকৌ বিচাৰি আনি পিনি সেইখিনি যত্ন লৈ মই এই পাঁচশ টকাত বিকি আকৌ সেইবিলাক কাম কৰি ৰাখি মানুহবিলাককো বিলাই দিব লাগে হাজিৰা দিয়াকো দিব লাগে মানুহক হাজিৰা যিবিলাক দিওঁ সেইবিলাকো আজিকালি পাঁচশ তিনিশ চাৰিশ টকা আঠ কমে কোনো হাজিৰা নকৰে আকৌ সেইবিলাকক হাজিৰা দিবলগীয়াও হয় হাজিৰা দি মই আকৌ খোৱা হ'ব লাগে পিন্ধা চব খোৱাই মেলি তেওঁলোকক দিব লাগে নিদিলে তাৰমানে আজিকালি হাজিৰা কৰিবলৈ ঘৰলৈ নাহে হাজিৰা কৰি কিমান যে যত্ন কৰি মাতি আনিব লাগে মানুহবিলাকক আৰু মাতিবলৈও মই কমজোৰি মানুহ সিমানকৈ মানুহ মাতি বিচাৰি ফুৰিবও নোৱাৰোঁ বিচাৰি ফুৰিবলৈ হ'লেও নেপাওঁ বিচাৰি পায় যে এইখিনি বহুতখিনি মানুহক কেনেকৈ এখন ঘৰ তাৰমানে হাঁহ কুকুৰা পুহি পালন কৰি স্থাপন কৰিব লাগে মই এইবিলাক বহুতখিনি ভাবিব পাৰিম এইবিলাক ভাবিয়ে মই সেই সকলোখিনি সমূহীয়াকৈ তাৰমানে তেওঁলোকক কওঁ তেওঁ যিবিলাক তাৰমানে হাঁহে কণী পাৰে কণীৰ এটা দাম দহ টকা এটা কণী দাম দহ টকা সেই দহ টকা বিকিলে মোক একো জোৰা নমৰে দহ টকা কণী বিকি মোৰ একোৱে জোৰা নমৰে মই বহুতখিনি হেৰি কৰিহে মই জীয়াই আছোঁ এই দহ টকা পাঁচ টকা সাত টকা মানুহে নিবলৈও টান পায় আকৌ বিচাৰি ফুৰিব লাগে মানুহ কণীকেইটা বিকিবলৈও কণীকেইটা বিকি মই কেনেকৈ নিজৰ পৰিষ্কাৰটোকে কাপোৰে কানিয়ে সকলোখিনি লওঁ মইহে জানো কিমান যত্নৰে লওঁ এইবিলাক লৈ মই কিমান যে ঘৰখন পালিব লাগে ক'বই নোৱাৰোঁ কিমান পালি ৰাখিছোঁ এইবিলাক সকলোৱে যেন শুনি হেৰি কৰি যেন বঙালীয়ে চঙালীয়ে সকলো পাবলৈও নাই বিচাৰি গ'লেও তাৰমানে নেযাওঁ নথওঁ নকৰোঁ তেনেকৈ কয় তেনে তেনেকৈ পইদটো মই যেনে তেনে বিচাৰি আনো আনিহে তেওঁলোকক খোৱাই বোৱাই সকলোখিনি পঠিয়াই দিওঁ কৰি মেলি যায় নহ'লে তেওঁলোকে কাম কৰিবলৈও নাহে এতিয়া তাৰমানে কাম কৰি গৈ নিজৰ হেৰিটো নিজে ৰাখি মই ঘৰখন চলাই আছোঁ এতিয়া কুকুৰা মই প্ৰায় পাঁচ হেজাৰমান লাভ কৰিলোঁ সেইখিনি লাভেও মোৰ একো নহয় হাঁহতো পালোঁ হাঁহতো মই এটা হাঁহত পাঁচশকৈ বিকোঁ পাঁচশকৈ বিকি মই এইখিনি উপাৰ্জন কৰোঁ এই উপাৰ্জনে মোৰ সকলোখিনি এখন ঘৰ মই কি কয় এখন ঘৰ পালন কৰি আছোঁ হাঁহ পুহিলে কিমান যে যত্ন কৰিব লাগে পানীৰ কাৰণে দিগদাৰ পানী কিমান যে বিচাৰি ফুৰিব লাগে পানী বিচাৰিলেও পাবলৈ টান হাঁহৰ মটৰ লগাই ঘৰত যেনে তেনে পানীকণ খুৱাই হাঁহকেইটা জীয়াই ৰাখিছোঁ কুকুৰাও তেনেধৰণে ওলাই যাবলৈ দিব নোৱাৰি কুকুৰা একদম ৰাখি থ'ব লাগে ভিতৰতে কুকুৰা হাঁহবোৰ ওলাই গ'লেও মানুহে মাৰি খায় ধৰি খায় সেইবিলাক সেইবিলাকৰ মতে মই জীয়াই আছোঁ আৰু কোনোমতে এইবিলাককৈ হাঁহে যিমান কণী পাৰে যিমান কুকুৰাই কণী পাৰে সিমানবোৰ বিকি মই চব পইচা অৰ্জন কৰি নিজৰ জীৱনটো কটাই আছোঁ কুকুৰা হাঁহ বিকি কুকুৰা হাঁহ নিবিকিলে মোৰ এতিয়া একো সাৰ্থক নহয় কুকুৰা সাৰ বিকিলেহে মই ৰাখিছোঁ জীপত সেইখিনিয়ে মোৰ যথেষ্ট কুকুৰা হাঁহ বিকি এয়া